হয় হয় হয় কওকচোন

হয় হয়

নাই নাই একো অসুবিধা নহয় খালি আপুনি এপ্লিকেচন এখন দি দিব যেতিয়া আহি আপোনালোকে মানে ঘূৰি আহিব যোনদিনাখন আহি কন্টিনিউ কৰে লাষ্ট যেতিয়া আহিবহি তেতিয়া এপ্লিকেচনখন দি দিলেই হ'ল আৰু একো প্ৰব্লেম নহয় হয় দুদিনৰ কাৰণেহে যাব

হয় জনাই দিব

হয় হয় জনাই দিব হয়

অঁ তেনেকে যেতিয়া আহিব তেতিয়া মানে যিখিনি পঢ়োৱা হ'ব মানে তেতিয়া আহিয়ে আপ আপোনাৰ ল'ৰাটোৱে তেতিয়া আকৌ মানে নোটছখিনি দি দিয়া হ'ব যি যি কৰোৱা হৈছে তেনেকে লৈ ল'ব পাৰিব বাৰু একো প্ৰব্লেম নহয় হয় হয় হয় হয়